অঁ ভাল ভাল তোমাৰ ভালনে অঁ কিনো কৰিবা এনেই আছোঁ আৰু বিহু যা যোগাৰ চলিছে পায় তোমালোকৰ আমাৰ সাঁজ থোৱা হ'ল তাৰ পৰা কোমোৰা হাঁহ এটা যোগাৰ কৰিছোঁ তাৰ পৰা হেৰি কোমল চাউলৰ জলপান পিঠা পনা পিঠা খুন্দিব লাগিব আৰু তিল পিঠাৰ কাৰণে তিলপিঠা বনাম তেল পিঠা বনাম তাৰ পৰা আকৌ খানা গাহৰীয়ে লাইশাকে বনাম বুলি ভাবিছোঁ গাহৰিটোতো লাগিবই অঁ অঁ অঁ তোমালোকৰ অঁ অঁ অঁ

অঁ আমাৰো হাঁহ এটাও লৈ থৈছোঁ কোমোৰা আছে হাঁহ আছে হাঁহে কোমোৰা খাব লাগিব গাহৰি লাইশাক আকৌ বৰা চাউল চুঙাত দি বৰা চাউল মিঠৈ আকৌ লস্কৰা যাব আৰু বিহুটো যা যোগাৰ ভালকৈ কৰিব লাগিব ইমান ফুৰিবলৈ যাব লাগিব নামঘৰলৈ যাব লাগিব ভেলা ঘৰ সাজিব লাগিব ভেলাঘৰত ৰাতি থাকিব লাগিব আকৌ এইবোৰ বস্তু চুৰ কৰিম আকৌ চুৰ কৰিব লাগিব নহয় লাই মূলা লাই মূলা হাঁহ কুকুৰা চুৰ কৰিব লাগিব তেতিয়াহে ভাল লাগিব ন নাচিম নাচিম গোটেই ৰাতি তুমি যাবা নাই ভেলাঘৰ ৰখিবলৈ

আমাৰ ঘৰৰ সন্মুখতে পূৰা ফূৰ্তি কৰিম আৰু আমি নাচিম গাম গোটেই ৰাতিটো তাতে থাকিম আৰু ৰাতিপুৱা আকৌ গা পা ধুই মেজি জুই ফুৱাম আকৌ নামঘৰত কাল শৰাই দিব নহয় গোটেই ৰাতি ৰখি থকা মানে কি আৰু মাংস পুৰি খাব লাগিব আকৌ ভোজৰ ভাত আছেই আকৌ চুৰ কৰাবোৰ আছেই আহিব নেলাগে নেলাগে ক'ত আহিম ভেলাঘৰ ৰখি যদি বস্তুৱে চুৰ নকৰোঁ পুৰিব লাগিব তেল পিঠা তাৰপৰা চিৰা খুন্দিম আকৌ সান্দহ মুড়ি আকৌ কোমল চাউলৰ জলপান

পিঠা পনাই মেইন দৈ লৈছা নাই দৈ লৈছা আমাৰ ঘৰতে গাখীৰ আছে আৰু দৈ ঘৰতে থম তাৰপৰা মিঠা দৈ অকণ কিনি আনিব লাগিব আমাৰ ঘৰত থোৱাবোৰ অকণ টেঙা টেঙা লাগে নহয়

তোমালোকৰ ধান চান শুকুৱালা নেকি ৰেডি নি আমাৰ শুকা বহালোঁ এতিয়া শুকুৱাই আছোঁ আকৌ কুটাব লাগিব অ'

অঁ আমি ধানখিনি শুকুৱা হ'ল পায় জলপানৰ কাৰণে যা যোগাৰ চলি আছে আৰু এই কোমল চাউলৰ জলপানৰ কাৰণে হেৰি কোমল চাউল জলপান হৈ গ'ল আকৌ চিৰা অকণমান খুন্দিম বুলি ভাবিছোঁ জানো তাকে চিৰা খুন্দিবলৈ লগ লাগে নহয় মানুহ সৰহ হ'লেহে ভাল হ'ব

আৰু মানুহ বেছি হ'লে বেছি ভাল লাগে ন ফুৰ্তি লাগে ভাজি তেতিয়া কষ্টটো দূৰ হয় আৰু ন

অঁ মোৰ কাপোৰ কানি ধোৱাই নাই পায় কাপোৰ কানি ধূলা ময়ো ধুব লাগিব এই অলপ অলপকে ধুম এদিন এদিনকে কেইবাদিনো লগাই দিম তিনিদিন

বজাৰ বজাৰ সোপা কৰিলা নাই

অঁ লাহে ধীৰে কৰিব লাগিব ন ময়ো তাকে এদিন যাম বুলি ভাবিছোঁ বজাৰ কৰিবলৈ সেয়ে আছোঁ শিমলুগুৰিলৈকে যাম এইবাৰ বৰ দূৰলৈ নাযাওঁ

অঁ মই সেই তাকে আকৌ মাছ মাংস দাম এই ভণ্টিহঁতলে কাপোৰ আনিব লাগে অঁ মহালেও আনিব লাগে আৰু বিচনা চাদৰ ল'ব বিচনা চাদৰ ল'ব লাগে দুখনমান বিচনা চাদৰ লাগে গাৰু কভাৰ লাগে সেইবোৰ এই বিহু সংক্ৰান্তিয়ে লোৱাহে আৰু ইভাগেচোন লোৱা নহয়ে ন

দিগদাৰ হয় তাৰ পা কম্বলো এখনমান কিনিব লাগিব হয় যদি পইচায়ে অঁ আকৌ নামঘৰতো ভোজ খাবলে চান্দা দিব লাগিব নহয় পিকনিকৰ পইচা হেৰি খোৱা নামলে শৰাইলে দিব লাগিব বেলেগকে আকৌ খানা খোৱা বেলেগকে আকৌ নামঘৰৰ বজাৰ সমাৰ আমিবোৰেই কৰোঁচোন আকৌ আকৌ নামঘৰৰ চাফ চফাই আছেই সেইবোৰ কৰা

তাৰ পৰা আমাৰ ভণ্টিহঁতলেও চেণ্ডেল জোতা কিবা ল'ব লাগিব এতিয়া ঠাণ্ডা দিন মোজা দুযোৰ মানো ল'ব লাগে

থাকিলেও লাগিব সিহঁতক মোজা লাগে

মোজা চোজা পিন্ধি থাকে গৰমত ন ইমান ঠাণ্ডাখনত মোজা গৰম কাপোৰ নিপিন্ধিলে নহ'বইচোন

মোজা বেছি লাগে অ' কেইদিনমান পিন্ধিলে ফাটিয়ে থাকেচোন তলডখৰ বেছি হেৰি হয় যে ক্ষয় যায়গে আকৌ সিহঁতৰ দুজনীকো আকৌ গৰম চোলা কিনি দিব লাগিব বিহুৰ কাৰণে আছে আকৌ আকৌ স্কুল পিকনিক যাব সিহঁতক জানো কমলাবাৰীলে নিব নি বা চুনাহঁতক হেৰি ইস্কুলৰ পৰা সৰুজনী গৈ আহিলে সৰুজনী কালি শিৱসাগৰ অঁ অঁ চৰাইদেউ ফেষ্টিভেললৈ যাব লাগিব অঁ অঁ যাবা নাই গাহৰি খাবলৈ যাবা নাই অঁ অঁ ফাংচনো হ'ব হেৰি হ'ব সেইটো সোমাই মেলি গড়ালত তেতিয়াহে যাব পাৰিব আকৌ সোনকালে যাব নোৱাৰিছোন ৰাতি গ'লে চিন্তা নাই চব বান্ধি থৈ যোৱা ন গৰু চৰু হেৰি নাই তাৰ পৰা ফেষ্টিভেলৰ দোকান দিবা নে কিনো চুকাফাত

অঁ চুকাফা ফেষ্টিভেলতো বস্তু কিনিবলৈ ভালেই এই খালি দামটো বৰ নকমাই

সেইটো কাৰণে তাত আৰু ল'ৰা মানুহবোৰ গ'লে পূৰা সাঁজ খাব গাহৰি পূৰা খাব মাছ পূৰা খাব মাছ গৰৈ মাছৰ পৰা খৰিচা সেইবোৰে খাব লাগে আৰু

আৰু পিঠা পনা ওলাব নহয় বিহুলে বিহুলে নিজে যোগাৰ নকৰিলেও কিনি আনিবও পাৰিবা

পিঠা পনা নিজে যোগাৰ নকৰিলে কিনি আনিব পৰাও হ'ব আমাৰ বাৰু ঘৰতে যোগাৰ কৰিম খেতিৰ ঘৰতে আছে আৰু ন চাউল তাউল আছেই ঘৰত অকল পিঠা খুন্দিব লাগে বনাব লাগে অঁ পিঠা পনা বনাব লাগে খাব লাগে আলহী আহিলে দিব লাগে আৰু ন

আমি গাঁৱৰ মানুহ চব নিজে তৈয়াৰ কৰি ল'ম ন আমি লোকলৈ আশা নকৰোঁ আমি চব নিজে নিজে নিজে কৰি লওঁ তোমালোকৰ ঘৰত নাৰিকল আছে নেকি নাই ন আমাৰো নাই পায় বজাৰৰ পৰা কিনি ল'ব লাগিব নাৰিকল কিনি আনিব লাগিব তিল কিনিব লাগিব নাৰিকল কিনিব লাগিব এইকেইদিনতে লৈ আহিব লাগে বৰ বিহু ওচৰত দিগদাৰ

তিল পিঠা নেখালে নহ'ব আকৌ মেজিত দিবলে নাৰিকল এটা লাগে নহয়

অঁ নাৰিকল এই ভালেমান কিটা বস্তু লাগেচোন ন আনি থাকিলেও এতিয়া আগৰ পৰা আনি থাকিলেও সেই বিহুৰ দিনালৈকে কিবা এটা বাকী থাকেচোন অঁ অঁ

কি কৰিবা অঁ অঁ অঁ